মই ভাত বনাওঁ আৰু মাহঁতেও কিবাকিবি বনোৱা দেখিছোঁ আৰু ভাত ইমান ভালকৈ বনাব নাজানোঁ যদিও মানে বনাব চেষ্টা কৰোঁ প্ৰথমতে মানে বাচন চাচনবিলাক ধুই চাফা কৰি লওঁ আৰু চাফা কৰি বহুতখিনি মানে কাম থাকে বনোৱাৰ আগতো জেগাবিলাক চাফা কৰি লোৱা হয় আৰু মানে ভাত বনোৱাৰ আগতে চাউল ধুই আৰু চাউল ধুই ল'ব লাগে পাচলি কিবা দাইল চাইল ধুই ল'ব লাগে আৰু পাচলিৰ কাৰণে পাচলি আলু আলু পিয়াঁজ পাচলি মানে যি ভাত কেৰেলা পটল এইবোৰ থাকে সেইটো কাটি ল'ব লাগে মচলা বুলি ক'লে যেনে এইবিলাক আৰু জলকীয়া কিছুমান কিবা নহৰু আদা এইবোৰ পিচি ল'ব লাগে পিচি আজিকালি মানে পটাত পটা ব্যৱহাৰ নহয়েই মিক্সিয়ে ব্যৱহাৰ হয় আৰু আমাৰ ঘৰত পটা আছে বাৰু আমি ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা ডেক্সি নহ'বা এনেকুৱা প্ৰেচাৰ কুকাৰটো আমি ভাত বনাওঁ সেয়া দেখিছোঁ মানে তেনেকে ভাত বনোৱা আৰু ভাত বনোৱাৰ আগত এইবোৰএইবোৰ চাউল ধুই ল'ব লাগে ধুই আমি গেছো ব্যৱহাৰ কৰোঁ আৰু চৌকাও ব্যৱহাৰ কৰোঁ ভাতকেইটা পানী দিব লাগে পানী দি পানী মানে গৰম হোৱা পিছত চাউল দিব লাগে চাউল দি ভাতকেইটা মানে সিজালে ৰ'ব লাগে তাৰ পিছতে আমি তৰকাৰী বনাব ইতে পাৰিলে তৰকাৰীৰ কাৰণে আমি প্ৰথমতে কেৰাহীটোত তেল আৰু তেল দিপ দি তাৰ পিছতে তেল গৰম হোৱাৰ পিছত তাত পিয়াঁজ কিছুমানে পাঁচফুৰণো দিয়ে আৰু জলকীয়া এনেকৈ দি দিব লাগে আৰু অকণমান সময়ৰ পিছতে লৰাই পেলাই তাৰ পিছতে দালিখিনি দি দিব লাগে দিয়াৰ পিছতে ধৰা আলু কিবা মানে দিয়াৰ পিছতে তাত পানী দি দিব লাগে সিজি সিজিবলৈ আমি পানী দিওঁ কিছুমানে মানে কিবা পানীয়ে দিয়ে আৰু গৰম পানী দিব লাগে তাৰ পিছতে দিয়াৰ পিছতে সিজিব সেয়া সিজা তাৰ পিছতে ভাজিৰ কাৰণে আলু বেঙেনা যিয়ে হয় মানে আমি ভাজিৰ কাৰণে বহুতো পাচলি আছে যেনে ফুল কবি বন্ধা কবি আলু পটল এইবোৰ আছে আমি সেইবোৰো ব্যৱহাৰ কৰিব পাৰোঁ সেইবোৰ সেইবোৰে আমি বহুতো ভাজি বনাব পাৰোঁ কিছুমান প্ৰাকৃতিকভাৱেও আছে আমাৰ এইবিলাক অসমীয়া থলুৱা মানুহবোৰে কচু ঢেঁকীয়া এইবোৰ খাই আৰু তাৰ পৰা বহুতো মানে ভূটিন প্ৰ'টিন ভিটামিন এইবোৰ পোৱাও যায় আৰু কল কল আমি আমাৰ কলডিলটো আমাৰ কলদিলটো আমাৰ আমাৰ স্বাস্থ্যৰ কাৰণে মানে তেজৰ কাৰণে খুবেই ভাল আৰু যাৰ আৰু বিট এইবোৰ মানে আমাৰ তেজটো অহাৰ কাৰণে খুবেই ভাল হয় আৰু ভাত সেয়া মানে কচু ঢেঁকীয়া এইবোৰে আমাৰ শৰীৰটো শৰীৰক বহুত মানে ভিটামিনো যোগায় আজিকালি বজাৰত দেখা যায় বহুতো মানে সাৰ দিয়া পাচলি বহুত চব মানে সাৰ সৰুৱা বস্তুৱে আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো হানি হানিকাৰক হয় চ' আমি ঘৰতে বহু মানে এখন বাগিচ মানে পাচলিৰ কিছুমান বাগান আমি দি পেল আমি কৰি তাতে আমি ক মানে আলু বেঙেনা লেচেৰা মাহ মানে এইবোৰ কৰিব পাৰোঁ তাত বিভিন্ন ধৰণৰ পাচলি বিভিন্ন ধৰণৰ পাচলি লগাব পাৰোঁ যেনেকে জলকীয়াও লগাব পাৰোঁ সেইবোৰ কিছুমানে তাকে বৃত্তি বুলি ভাবি আমাৰ গাঁৱলীয়া সমাজত বৃত্তি বুলি ভাবি নিবনুৱাসকল ল'ৰাসকলে একগোট হৈ কিছুমান এইবোৰ সমিতি সমবায়ৰ যোগাযোগ কৰিও তেওঁলোকে বহুতো মানে তেনেকুৱা ফাৰ্ম খোলে তাৰ পৰা আমাৰ বজাৰ নহ'লে কিছুমান ফাণ্ডলৈও যায় এইবোৰ পাচলি আৰু মানে ভাল হয় সেইবোৰ মানে ঘৰুৱা সামগ্ৰী যিহেতু সাৰ নিদিয়া আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভা মানে ভাল আৰু খাদ্যৰ প্ৰতিও সেই আৰু মানে ধৰক খাদ্য পাতি ভাল হ'লে আমাৰ স্বাস্থ্যটো ভালে থাকিব আজিকালি বজাৰত খুবেই সাৰুৱা পাচলি দেখা যায় আমাৰ যিমান পাৰোঁ আমি ঘৰুৱাভাৱে কিছুমান পাচলি মানে ৰুই সেইবোৰ খোৱাবলৈ যত্ন কৰিব লাগে এয়ে